হয় স্পৰ্টছ স্কলাৰশ্বিপ বর্তমান যুগত আমাৰ মাজত যিসকল আমাৰ পঢ়ি থকা ল'ৰা ছোৱালী বা যিসকলে বর্তমান পঢ়ি আছে বিভিন্ন ধৰণৰ স্কুল কলেজ নাইবা বিশ্ববিদ্যালয়বিলাকত পঢ়ি আছে তেওঁলোকে খেলাৰ পঢ়াৰ লগতে খেলাৰ প্ৰতিও সমানে আগবাঢ়ি যাবৰ কাৰণে এটা স্কলাৰশ্ৱিপ প্ৰদান কৰা হয় যিটোক কোৱা হয় স্পৰ্টচ স্কলাৰশ্ৱিপ বৰ্তমান আমি দেখিবলৈ পাইছোঁ আমাৰ যোনখন চৰকাৰ চলি আছে বৰ্তমানৰ আমাৰ চলিত চৰকাৰ এখনেও বিদ্যালয় বা মহাবিদ্যালয়বিলাকৰ বাকীবিলাক বিষয়ৰ লগতে আমাৰ খেলা ধূলাটোও সমানে গুৰুত্ব দিছে আৰু এই আমাৰ পঢ়ি থকা ল'ৰা ছোৱালীসমূহৰ ল'ৰা ছোৱালীবিলাকক বাকী পঢ়াৰ লগতে আমাৰ খেলাৰ খেলৰ প্ৰতিও আগবাঢ়ি যাবলৈ যথেষ্ট সুবিধা প্ৰদান কৰিছে বৰ্তমান চৰকাৰে স্পৰ্টচক লৈ আমি বিভিন্ন ধৰণৰ কিছুমান আঁচনি লোৱা দেখিবলৈ পাইছোঁ তাৰ মাজত আমি এটা যেনে ধৰক আপোনাৰ খেল' ইণ্ডিয়া খেল' ইণ্ডিয়াটো আমি এটা ক'ব পাৰোঁ যাৰ জৰিয়তে আপোনাৰ শিক্ষাৰ লগ লগত আমাৰ স্পৰ্টচ বা খেলা ধূলাটো আগবঢ়াই নিবৰ কাৰণে চৰকাৰে এটা যা যোগাৰ কৰিছে বৰ্তমান যুগত খেলা ধূলাটো এটা আপোনাৰ বহুত দৰকাৰী হৈ পৰিছে কাৰণ আমি দেখি আছোঁ আমাৰ বাকীবোৰ যে যেনে কিছুমান অষ্ট্ৰেলিয়া আমেৰিকা হওক নাইবা চাইনা হওক এইবোৰৰ লগত আমাৰ আমাৰ দেশখনে স্পৰ্টচৰ ক্ষেত্ৰত আপোনাৰ ইমান আগ ইমান সমানে কমপেয়াৰ কৰিব পৰা হোৱা নাই কিয়নো আপোনাৰ আমাৰ অলিম্পিক হওক অলিম্পিক নহ'লে বা এনে কিছুমান আপোনাৰ আন্ত ৰাষ্ট্ৰীয় কিছুমান খেলা ধূলাত আমি দেখিবলৈ পাইছোঁ আমাৰ দেশ ভাৰত এইবোৰ দেশ যেনে অষ্ট্ৰেলিয়া চাইনা আৰু আমেৰিকাৰ সমান সফল হ'ব পৰা নাই গতিকে চৰকাৰে এই আমাৰ দেশৰ দেশক আমাৰ দেশখনকো স্পৰ্টচত আগুৱাই নিবৰ কাৰণে কিছুমান স্কলাৰশ্ৱিপৰ ব্যৱস্থা কৰিছে ধৰক আপোনাৰ এজন ল'ৰা ছোৱালী সকলোৱে বেলেগ বেলেগ খেলৰ প্ৰতি ইন্টাৰেষ্টেট ধৰক কোনোবাই ক্ৰিকেট ভাল পায় কোনোবাই ফুটবল ভাল পায় কোনাবাই বেডমিণ্টন ভাল পায় কোনোবাই বাস্কেটবল ভাল পায় এনেধৰণৰ খেলবোৰ যোনে যিটো ভাল পায় সেইটোৰ প্ৰতি যদি তেওঁ ইন্টাৰেষ্টেট থাকে তেতিয়া বা ভালদৰে তেওঁ সেইটো ওপৰত যদি তেওঁ কাম কৰিব পাৰে তেতিয়া চৰকাৰেও তেওঁক আগুৱাই যাবৰ বাবে সেই খেলৰ সেই খেলটোত তেওঁ বৃত্তি হিচাপে ল'বৰ বাবে সুবিধা দিবৰ কাৰণে এইবোৰ স্কলাৰশ্ৱিপৰ ব্যৱস্থা কৰিছে যাতে তেওঁ এই স্কলাৰশ্ৱিপটো লৈ সেইটো খেলত আৰু অত্যাধিক প্ৰশিক্ষণ লৈ ভালকৈ যাতে আন্ত ৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় বা আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত দেশখনক আগুৱাই নিব পাৰে তাৰ বাবে চৰকাৰে যিবোৰ স্কলাৰশ্ৱিপৰ ব্যৱস্থা কৰিছে সেইবোৰকে স্পৰ্টচ স্কলাৰশ্ৱিপ বুলি আমি ক'ব পাৰোঁ